ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ বুলি ক'বলৈ গ'লে মই ধাৰ্মিক বা আধ্যাত্মিক বা অন্যান্য জাতি ধৰ্মৰ উৎসৱৰ বিষয়লৈ মই ক'ব নাযাওঁ মোৰ মতে একেবাৰে ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হ'ল দুটা এক নম্বৰ হ'ল স্ৱাধীনতা দিৱস দ্বিতীয় হ'ল গণতন্ত্ৰ দিৱস তাৰ বাদে বাকী কোনো উৎসৱক মই উৎসৱ বুলি নাভাবোঁ আমি যেতিয়া ইংৰাজৰ পৰাধীন আছিলোঁ তেতিয়া আমি এটাই চিন্তা কৰিছিলোঁ আমি কোনো ব্যক্তিগত উৎসৱ পালন কৰা নাছিলোঁ আমি কেনেকৈ স্ৱাধীনতা লাভ কৰোঁ সেইটো চিন্তা কৰিছিলোঁ প্ৰথম স্ৱাধীনতা লাভ কৰাৰ পিছত আমাৰ উৎসৱ কি উদযাপন কৰিছিলোঁ আমি স্ৱাধীনতা দিৱস তাৰপৰা তাৰ পিছৰ পৰ্যায়ত আমি উৎসৱ পালন কৰিছিলোঁ গণৰাজ্য দিৱস গতিকে মোৰ মতে মোৰ চিন্তা ভাৱনা মোৰ ব্যক্তি একাত্ম ব্যক্তিগত মোৰ চিন্তা ভাৱনাৰ পৰা মই কৈছোঁ মোৰ মতে ভাৰতবৰ্ষত দুটাই উৎসৱ পালন সকলোৱে মিলি দুটাই উৎসৱ পালন কৰিব লাগে এক নম্বৰ হ'ল স্ৱাধীনতা দিৱস দুই নম্বৰ হ'ল গণৰাজ্য দিৱস প্ৰথম কথা আমি পৰাধীনতাৰ শিকলি ছিঙিবলৈ আমাক কিমান বছৰ লাগিছিলে সেইখিনি এই পৰ্য্য়ায়ৰ মানুহখিনিয়ে বুজিব আমি আজি বুজি নাপাম যেতিয়া স্ৱাধীনতা আন্দোলনত প্ৰাণ বিসৰ্জন দিছিলে তেওঁলোকৰ পৰিয়ালে বুজিব আমি নুবুজিম যেতিয়া ইংৰাজৰ শা শাসন চলিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী পৰ্য্য়ায়ত যেতিয়া ইংৰাজে ভাৰতবৰ্ষ দখল কৰি লৈছিলে তেতিয়া ইয়াত থকা আমাৰ সৰ্বসাধাৰণ ৰাইজে কিমান সুবিধাতো নামত একোৱে নাছিলে কিমান অত্যাচাৰৰ বলী হৈছিলে সেইসকল ব্যক্তিয়েহে বুজিব ভুক্তভোগীয়েহে বুজে কি ভুগিছিলে আমি বৰ্ণনা বা কোনোবা এটা কাহিনী শুনিলে আমি আজি দুখ কৰিম কাইলৈ পাহৰি যাম যিসকলে ভুগিছিলে তেওঁলোকে বুজিব চাৰা জিন্দেগীলৈ বুজিব তেওঁলোকৰ পৰিয়ালে বুজিব মইয়ো এজন স্ৱাধীনতা সংগ্ৰামী পৰিয়ালৰ কিন্তু মইয়ো আজি কওঁ মোৰ হয় সেই তেজ মোৰ শৰীৰত প্ৰবাহিত হৈ আছে এজন স্ৱাধীনতা সংগ্ৰামীৰ ৰক্ত মোৰ শৰীৰতো প্ৰবাহিত হৈ আছে কিন্তু অভিজ্ঞতা মোৰ নাই অভিজ্ঞতা মোৰ সেই ককাজনৰ আছিলে যিজনে সেই মুহূৰ্তত যুঁজিছিলে স্বাধীনতাৰ কাৰণে কিন্তু আজিটো মোৰ শৰীৰত সেই তেজটো বৈ থাকিব পাৰে কিন্তু সেই পৰ্য্য়ায়ৰ সন্মুখীন মই যিহেতু হোৱা নাই সেই অভিজ্ঞতা মোৰ শ নাই গতিকে মই আজি মোৰ অভিজ্ঞতা আছে বুলি ঢাক ঢোল বজাই একো লাভ নাই কিন্তু সেই কাৰণেই মই কৈছোঁ সেইসকলৰ যি ত্যাগ সেই ত্যাগক আমি স্ৱীকৃতি দিব লাগে আৰু স্ৱীকৃতি দিবলৈ গ'লে আমি দুটাই উৎসৱ পাৰ্ৱণেই মেইন মানে মূলত আহি পৰে দুটা উৎসৱেই প্ৰথম হ'ল স্ৱাধীনতা দিৱস দ্বিতীয়তে হ'ল গণৰাজ্য দিৱস আৰু সেইবোৰ আমি উদযাপন কৰোঁতে মই ভাবোঁ সৰ্বভাৰতীয় পৰ্য্য়ায়ত আমাৰ দেশীয় পৰ্য্য়ায়ত বন্ধ ঘোষণা হ'ব লাগে সকলোৱে হ'ব লাগে সকলোৱে এক আনন্দিত পৰ্য্য়ায়ত উন্মাদনা প্ৰকাশ কৰিব পৰা স্বাধীনতা দিব লাগে আৰু সেই দুটা দিনৰ বন্ধৰ বাদে বাকী কোনো বন্ধক মই স্ৱীকৃত বুলি নাভাবোঁ মোৰ ব্যক্তিগত একাত্ম সিদ্ধান্ত তাৰ বাদে মই কোনো বন্ধকে বন্ধ বুলি মই স্ৱীকৃতি নিদিওঁ মোৰ ফালৰ পৰা মোৰ সেইটো একাত্ম ব্যক্তিগত সিদ্ধান্ত মই প্ৰকাশ কৰিছোঁ এই দুটা উৎসৱতকৈ আৰু কোনো ধৰণৰ উৎসৱেই শ্ৰেষ্ঠ হ'ব নোৱাৰে কাৰোবাৰ ব্যক্তিগত বা জাতীয় কিবা বিহু উৎসৱ কিবা কিবি থাকিব পাৰে তাত সেইটো অঞ্চলভিত্তিক বন্ধ হ'ব ৰাষ্ট্ৰীয় পৰ্য্য়ায়ত বন্ধ হ'ব নালাগে সেইটোত ৰাষ্ট্ৰীয় পৰ্য্য়ায়ৰ বন্ধ অকল দুটাই হ'ব লাগে এটা হ'ল স্ৱাধীনতা দিৱস এটা গণৰাজ্য দিৱস বাকী আঞ্চলিকভিত্তিত বন্ধ থাকিব সেইটো বেলেগ কহিনী গতিকে এইবিলাকৰ উদযাপন কৰাৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থা এটা ৰখাটো মই বিচাৰোঁ